চহৰৰ স্কুলবিলাকৰ বহুত ল'ৰা ছোৱালী ডিচিপ্লিন মেইনটেইন কৰি থাকে আমাৰ গাঁৱৰ যিটো গ্ৰামীণ যিটো আপোনাৰ স্কুল কলেজ ইয়াতে আপোনাৰ ইমান ডিচিপ্লিন মেইনটেইন নকৰে মানে গে চহৰৰ স্কুলবিলাক বহুত ভাল আৰু বহুত সুন্দৰ দেখিবলৈ পোৱা যায় আমাৰ গ্ৰামীণ ইমান কলেজ স্কুলবিলাক ইমান ভাল ধৰণৰ নহয় ইমান টিচ্ছিং টিচ্ছিঙৰ ক্ষেত্ৰতো আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ চহৰৰ শিক্ষাটো বহুত হাই লেবেলৰ মানে বহুত ওপৰত আৰু গাঁৱৰ যিবিলাক স্কুল আছে এইবিলাক স্কুল আপোনাৰ ইমান গুৰুত্ব দি সেই ইমান গুৰুত্ব দি নিশিকায় মানে আহি কিনে সেই টিচ্ছাৰে আহি কিনে অলপমান বহি থাকে আৰু তাৰপিছত ঘৰত যায় সেইটোৱে হ'ল আপোনাৰ গ্ৰামীণ গ্ৰামীণ অৱস্থা আমাৰ চৰকাৰৰ আমাৰ কি চহৰৰ যিবিলাক স্কুল তাৰে আপোনাৰ বহুতো শিক্ষাৰ আগবাঢ়ি গৈছে বহুতো এই টিচ্ছাৰটো টিচ্ছাৰ মেডাম বহুতে ভাল তেওঁলোকে কলেজ আহি কিনে ভালকৈ স্কুলত কিনে আহি ভালদৰে শিকায় আমাৰ গাঁৱত আমাৰ এনেকুৱা নহয় টিচ্ছাৰবিলাকে গ্ৰাম্যত টি টিচ্ছাৰবিলাকৰ দহটা বজাত আহে আহি কিনে দহটা বাৰটাৰ পিছত গুচি যায় কি শিকায় এওঁলোকেই নাজানে কি শিকায় এনেদৰে বহুতো পাৰ্থক্য় আছে আপোনাৰ চহৰত যিটো গ্ৰামীণ যিটো এই স্কুলৰ ব্যৱস্থা বহুতো পাৰ্থক্য মানে মানে সেইটো হ'লেওতো বহুত স্কুলসমূহত ভাল আমাৰ গ্ৰামীণটো মানে ক'বই নোৱাৰি এইবিলাক বহুতো বেয়া গ্ৰামীণ গাঁৱত আপোনাৰ কি শিকায় ভালদৰে ছোৱা ছাত্ৰ ছাত্ৰী ভালদৰে পঢ়িবই নোৱাৰে চহৰবিলাকত এনেকুৱা নহয় চহৰবিলাকে বহুত ভাল শিকাই দিয়ে তেওঁলোকৰ সৰুৰে পৰা চহৰৰ যিবিলাক ছাত্ৰ ছাত্ৰী সৰুৰে পৰা এওঁলোকে ভাল শিক্ষা পায় আমাৰ গাঁৱৰ আমাৰ এনেকুৱা নহয় গাঁৱত মানে ফাইভ ইয়াৰ্ছ ছিক্স ইয়াৰ্ছ হ'ব তাৰ পিছতহে স্কুলত পঠাই দিব মা দেউতাই গাঁৱত ইমান গুৰুত্ব দিয়া নহয় স্কুলত কিন্তু চহৰত স্কুলত বহুত গুৰুত্ব দিয়া হয় গাঁৱত আপোনাৰ ভালদৰে পঢ়িলে গাঁৱৰ ল'ৰা ছোৱালীবিলাক চহৰত যাই কিনে ভালদৰে পঢ়ব পাৰে পঢ়িব পাৰেগৈ কিন্তু আপোনাৰ চহৰৰ যিবিলাক ল'ৰা ছোৱালী সেইবিলাকতো চব তাতেই আপোনাৰ ভালদৰে পঢ়িব পাৰে